পানী আমাৰ ইয়াত পানী হয় হয় যদিও এতিয়া পানী ধৰি লওক বৰ্তমান চব সময়তে নহয় আৰু পানীটো আমি টিউৱ বেলৰ পানী ব্যৱহাৰ কৰোঁ ফিল্টাৰ কৰি খাওঁ আৰু ধৰি লওক পানী ইয়াত হ'লেও চব সময়তে পানীটো নহয় পানী ধৰি লওক বহাগ জেঠ আহাৰ শাওণমহীয়া বাৰিষা বৰষুণৰ পানীহে বেছি হয় নদী পানীটো নোসোমায় আৰু আমি ধৰি লওক পানী গা পা ধোৱালৈ পেলাই আমি টিউৱ বেলৰ পানীতে ধোওঁ আৰু ধৰি লওক আমি ফিল্টাৰ কৰিও খোৱা বোৱাতো আমি ফিল্টাৰ কৰিয়ে খাওঁ আৰু বিশেষ পানীৰ কাৰণে আমাৰ ইয়াত বৰ নদী পানীয়ে আমাক আমনি নকৰে আৰু ই এন ডি আছে ই এন ডিৰ ভিতৰৰ আমি মানুহ আৰু পানীটো বিশেষ আমাৰ বৰষুণৰ পানীহে হয় জেঠ আহাৰ শাওণ ভাদেলৈকে পানীটো হয় আহিন কাতিমহীয়া আমাৰ পানীটো শুকাই যায় আৰু আমি আঘোণমহীয়া আমি ফিল্টাৰ কৰিয়েই পানীটো আমি খোৱা হয় পানীৰ বৰ বিশেষ অসুবিধা নাই আৰু আমাৰ ধৰি লওক জল জীৱন আঁচনিটো আমাৰ ইয়াত বিশেষকৈ পোৱাহি নাইকিয়া দিছে যদিও আমি পানীটো আমি ইয়াত ওলোৱা নাইকিয়া পানীটো ওলাইছে যদিও বেয়া পানীহে ব্যৱহাৰ হৈছে আৰু পানী আমি খোৱা নাই সেয়া পানী আমি দমকলৰ পানীকে খোৱা হয় আৰু দমকলৰ পানীটোও আমি ফিল্টাৰ কৰি খোৱা হয় আৰু আমি গা পা আমি টিউৱ বেলৰ পানীয়ে ধোওঁ অঁ টিউৱ বেলৰ পানীয়েই ধোওঁ আৰু বিশেষ পানীৰ বিষয়ে আমাৰ ক'বলগীয়া নাই অঁ পানী বিষয়ে আৰু আমি বিশেষ ক'বলগীয়া নাই